মই বৰ্তমান ৰেষ্টুৰেণ্টৰপৰা খানা অৰ্ডাৰ দিছিলোঁ কিন্তু সেই খানা খাবৰ বাবে মোৰ ওচৰত কোনো ধৰণৰ পাত্ৰ নাই কিন্তু মোৰ মই এতিয়া বহুত অসুবিধাত পৰিছোঁ সেই খানা খাবৰ বাবে ৰেষ্টুৰেণ্টৰ ব্যক্তিসকলে যাতে মোক সেই পাত্ৰ যোগান ধৰি মোৰ খাদ্য খোৱাত সহায় কৰে